ব্যৱসায় কৰিবলৈ প্ৰথমতে আপোন প্ৰথমতে প্ৰয়োজন হয় আপোনাৰ ব্যৱসায় বৰ্তমান সময়ত কোনটো ব্যৱসায়ত মানে আপোনাৰ প্ৰফিটটো বেছি হয় সেইটোৰ ওপৰতহে ডিমাণ্ড কৰি কৃষিকাৰ্যৰ পৰা এইখিনি কৰা যায় যিহেতু বৰ্তমান সময়ত আমি এইবছৰ মই আলু খেতি কৰিছোঁ আলু খেতি কৰিছোঁ আলুৰ নতুনকৈ চাহিদাটো বৰ্তমান আমাৰ বজাৰখনত আলুৰো খুব ডিমাণ্ড হৈছে সেই গতিকে এইবাৰ আলু খেতিৰ পৰা মই আৰম্ভ কৰিছোঁ লগতে আপোনাৰ সৰিয়হ খেতি কৰিছোঁ সৰিয়হ খেতি কৰা মূল উদেশ্যটো হৈছে সৰিয়হ যিহেতু বৰ্তমান সৰিয়হ তেলৰ যিমানটো ডিমাণ্ড হৈছে তাৰ চাহিদাটো যিহেতু অত্যাধিক সেইটো কাৰণেহে মই বৰ্তমান সৰিয়হ খেতি আপোনাৰ আলু খেতি এনেকৈ ধৰণৰ কৰিছোঁ যাতে বজাৰত আপোনাৰ হ'লচেলত বস্তুখিনি বিক্ৰী কৰিব পাৰিলে মোৰ কৃষি কাৰ্যত যিখিনি ধন বৰ্তমান খৰচ হৈছে সেইখিনি খৰচৰ উপৰিও মই যিহেতু এটা ভাল মানে মুনাফা এটা পাম বুলি মই ভাবিছোঁ সেইটো কাৰণেহে মই এই ব্যৱসায়টো প্ৰয়োজনীয় বুলি মই ভাবিছোঁ ভাবিছোঁ মই যিহেতু মই ইয়াৰ আগতো যোৱা বছৰ কৰিছিলোঁ আপোনাৰ ৰবি শস্য আপোনাৰ মাটিমাহৰ খেতি কৰিছিলোঁ যোৱা বছৰ মাটিমাহ খেতি কৰোঁতে মোৰ যথেষ্টখিনি মই সুফল পাইছিলোঁ সুফল পোৱাৰ লগতে মোৰ মানে যিখিনি প্ৰয়োজনীয় বস্তু প্ৰয়োজনীয় বস্তুখিনি মই ল'ব পাৰিছিলোঁ যিহেতু যোৱাবাৰ মই খেতি কৰোঁতে তেতিয়া মই মাটি যিহেতু আপোনাৰ লৈছিলোঁ নদীৰ কিনাৰত নদী কিনাৰত মই ট্ৰেক্টৰ দি আপোনাৰ হাল বোৱাই নিজে তাত লাগি মেলি মই যথেষ্ট মুনাফা লাভ কৰিছিলোঁ সেই সূত্ৰে এইবছৰ মই মানে লগতে সৰিয়হ খেতি এইবাৰ মই নতুনকৈ এইবাৰ প্ৰথমবাৰ কৰিছোঁ সৰিয়হ খেতি আলু খেতি ইয়াৰ আগতো কৰিছোঁ যিহেতু সেইটো মই যিহেতু আমাৰ ঘৰৰ মানুহ পৰিয়ালৰ মানুহখিনি আগতে এনেকুৱা ধৰণৰ খেতিৰ পৰাই উঠি অহা যিহেতু তেখেতসকলে খেতিত কৃষি কাৰ্যৰ লগতে জড়িত সেইটো বাবে ময়ো কৃষিতে তেখেতসকলৰ লগতে সৰুৰ পৰা দেখি বৰ্তমান কৃষিকাৰ্যৰ লগত যিহেতু লাগি ব্যৱসায় বাণিজ্যৰ পৰা এইখিনি কৃষিৰ ক্ষেত্ৰত মই আগবাঢ়িম বুলি যিহেতু ভাবিছোঁ সেইটোৰ বাবেহে মই বৰ্তমান সময়ত এনেধৰণৰ ব্যৱস্থা খেতিটোৱে মই প্ৰধান ব্যৱসায় বুলি মই ধৰি লৈছোঁ যিহেতু ব্যৱসায় কৰিবলৈ প্ৰথমতে বজাৰখনত যিটো বস্তুৰ চাহিদা বৃদ্ধি হৈছে সেই বস্তুটোৰ ওপৰতহে ব্যৱসায় বাণিজ্যটো বেছি সুবিধাজনক বা প্ৰফিটেবল বুলি মই ভাবোঁ সেইটো যুক্তিতহে মই যিহেতু এইখিনি বৰ্তমান আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ ইয়াৰ লগতে যোৱাবাৰ যিহেতু মই যথেষ্ট মুনাফা লাভ কৰিছিলোঁ মই আৰু মোৰ বন্ধু এজনে যোৱাবাৰ যিহেতু আমি খেতি আপোনাৰ মাটিমাহৰ এনেকুৱা ধৰণৰ কৃষি কাৰ্যত নামিছিলোঁ নমাৰ পিছত তেখেতসকলে আমি দুইজনে মিলি বন্ধুজনৰ সৈতে মই কৃষিৰ কাৰ্যৰপৰা আহি পিনি মাৰ্কেটত আমি হ'লচেল দি যথেষ্ট ধৰণৰ আমি উপকৃত হৈছিলোঁ মানে সেইটো বাবে কৃষি ক্ষেত্ৰত আগবাঢ়িম বুলি ভাবিছোঁ আৰু লগতে ব্যৱসায়ত যিহেতু আমি হ'লচেল বজাৰতে আমি উলিয়াই দিওঁ উলিয়াই যিখিনি প্ৰফিট পাইছিলোঁ সেইখিনি প্ৰফিট বৰ্তমান সময়ত মানে যথেষ্টখিনি বুলি মই ভাবোঁ